আমাৰ অঞ্চলত মনোৰঞ্জনৰ বহুতো কাৰক সোমাই আছে বিহু ভাওনাকে আদি কৰি খেল ধেমালি চিনেমা নাটক আদিবোৰ প্ৰায়বোৰ খেল আমাৰ অঞ্চলত খেলা হয় আৰু ইয়াৰ বাবে সুবিধাজনক ব্যৱস্থাও আমাৰ অঞ্চলত আছে এখন সুন্দৰ ষ্টেডিয়াম আমাৰ অঞ্চলত হোৱাৰ ফলত খেল ধেমালিৰ দিশত আমিবোৰ যথেষ্ট আগবঢ়া ষ্টেডিয়ামত প্ৰায় একেলগে চাৰি হেজাৰ মানুহে বহি খেল উপভোগ কৰিব পাৰে ইয়াৰ উপৰি আমাৰ অঞ্চলৰ মানুহৰ মানুহবোৰ চিনেমা প্ৰেমিক ইয়াত এটা চিনেমা হল আছে প্ৰতিখন অসমীয়া চিনেমা ইয়াত পৰিদৰ্শন কৰা হয় আৰু মানুহৰ চিনেমা চাবলৈ জুম বান্ধে প্ৰতি বছৰে থিয়েটাৰৰ সময়ত আমাৰ অঞ্চললৈ এখন নাম জ্বলা নাটক আমন্ত্ৰণ কৰা হয় চিনেমাৰ দৰে নাটক চাবলৈ মানুহবোৰ ৰৈ থাকে আমাৰ গাঁৱত এটা মহাপুৰুষীয়া নামঘৰ আছিল ইয়াত প্ৰতি বছৰে একোখনকৈ ভাওনা পতা হয় অতি সুন্দৰ আৰু দুৰ্দান্ত অভিনয়ৰে ভাাৱৰীয়াসকলে আমাক আপ্লুত কৰি তোলে ভাওনাখন সাধাৰণতে ৰামায়ণ নাইবা মহাভাৰতৰ কাহিনীৰ ওপৰত ভিত্তি কৰি পৰিদৰ্শন কৰা হয় ভাওনাখন গোটেই ৰাতিটোৰ বাবে হয় আমাৰ অঞ্চলত আটাইতকৈ উত উলহ মালহেৰে বিহু পালন কৰা হয় ৰঙালী বিহুত প্ৰতি ঘৰে ঘৰে সকলোৱে মিলি হুঁচৰি মাৰোঁ আৰু এখন বিহু ফাংচন পতা হয় আমাৰ অঞ্চলত ফাংচনত এজন নাম জ্বলা গায়ক বা গায়িকাক মতা হয় আৰু এইবোৰে হৈছে আমাৰ অঞ্জলৰ অঞ্চলৰ মূল মনোৰঞ্জনৰ কাৰক